ঘৰ বনাওঁতে এনেই আমাৰ যিখিনি আমাৰ বয়োজ্য়েষ্ঠ মানুহ তেওঁলোকে কয় আৰু ঘৰ বনাওঁতে মানে অলপ অলপ পাকঘৰ এটা লাগে আৰু সেই পাকঘৰটো লাগে ভাল অলপ এক্সট্ৰা পাকঘৰ এটা অলপ আৰু ঘৰৰ আগফালে ডাঙৰ এটা চোতাল লাগে আৰু আমাৰ যি মন্দিৰ বা মছজিদ যিটো বনাবৰ কাৰণে অলপ মানে ঘৰৰ চাইডৰ ফালে অলপ জেগা অলপ লাগিব আৰু যেতিয়াতে বাৰিষা বতৰ তেতিয়া বৰষুণ চৰষুণ দিলে যাতে পানী চানী নোসোমায় সেইকাৰণে ঘৰটো অলপ মাটি চাটি দি আৰু মানে অলপ ওখ হ'লে ভাল আৰু অলপ বেছি কৰি অলপ ঘৰটো অলপ ওখ হ'লে ভাল বাকী আজিকালিতো আৰু ঘৰ মাটিৰ ঘৰ নাথাকেই দুই এজনৰ মাটিৰ ঘৰ আছে মানে তাৰে বাহিৰে কিন্তু বেছিভাগ আজিকালি মানে আপোনাৰ আছাম টাইপ ঘৰ বা বিল্ডিং বেছি হ'বলৈ ধৰিছে লাহে লাহে আৰু পাকাৰ ঘৰো পাকাৰ ঘৰো আছে পাকাৰ ঘৰ সেনেকৈ পাকাৰ ঘৰ দুই তিনিটা পাকাৰ ঘৰ দুই তিনিটা ৰুমত আজিকালি বেছি থাকে আৰু তাত কিন্তু বিল্ডিং ঘৰ বেছি হৈ গৈছে এতিয়া লাহে লাহে আৰু আছাম টাইপ ঘৰবিলাক আছে আছাম টাইপ ঘৰ লাহে লাহে হ'ব ধৰিছে কিন্তু দুই তিনিজন মানে ধনী মানুহে গাঁওখনত আমাৰ বিল্ডিং ঘৰ বনাইছে আৰু